হয় মই কৰোঁ ফেচবুকত কৰোঁ আৰু ফটোবোৰ হেৰাই নাযাবৰ বাবে কৰোঁ ফটোবোৰ কেতিয়াবা ফোনৰপৰা হেৰাই যোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে ফেচবুকত প'ষ্ট কৰোঁ কেতিয়াবা কিছুমান স্মৃতি জড়িত হৈ থাকে সেই ফটোবোৰৰ লগত হেৰাই যোৱাৰ পিছত ফেচবুক খুলি আকৌ চাব পাৰোঁ সেইকাৰণেই মই ফটোবোৰ ছ'চিয়েল মিডিয়াত প'ষ্ট কৰোঁ